আমাৰ অঞ্চলত বৃক্ষৰোপণ কৰিবলৈ যিহেতু বৃক্ষবোৰ আজিকালি প্ৰায় মানুহে বিল্ডিং সাজিবলৈ গছবোৰ কটা হয় কিন্তু এজোপা গছ যদি কাটে যদিহে দহজোপা গছ ৰুৱে তেতিয়া আমাৰ মানুহৰ বাবে যি অক্সিজেন সেই অক্সিজেন বৃদ্ধি হ'লহেঁতেন কিছুমান মানুহে এজোপা গছ কটাৰ লগতে দহজোপাও গছ ৰুবলৈ চেষ্টা কৰে কিন্তু সেই দহজোপা গছ ৰুলেই যে নহ'ব সেইটো কোনো সকিয়াই নিদিয়ে অকল যে ৰুলেই হ'ব সেইটো নহয় কিয়নো গছজোপা ৰুই তাক ডাঙৰ দীঘল কৰিবলৈ যি লালন পালন কৰা হয় সেই লালন পালনবিলাক কৰি গছজোপা ডাঙৰ দীঘল কৰাটোহে আচল বৃক্ষৰোপণ বৃক্ষৰোপণ এনেধৰণৰ হ'ব লাগে যি এজোপা গছ কাটিলেই দহজোপা ৰোপণ কৰি তাক বৃদ্ধি কৰি ডাঙৰ দীঘল কৰি ৰাখিব পাৰি আমাৰ অঞ্চলৰ লোকসকলে যি গছ ৰোৱা পদক্ষেপ গ্ৰহণ কৰিছে সেই গছসমূহ বিভিন্ন ধৰণত কিছুমান বানপানী কিছুমান ভূমি শৃংখলনৰ ফলত কিছুমান মানুহৰ ফলত গছবিলাক মৰি গৈছে বিল্ডিং সাজিবলৈ ঘৰ সাজিবলৈ যি গছ প্ৰয়োজন সেই গছবোৰ কাটি নতুন ৰাস্তা আদি নিৰ্মাণ কৰিছে মই ভাবোঁ যে গছ এজোপা কটাৰ লগতে আৰু দহজোপামান ৰুই তাক লালন পালন কৰি ডাঙৰ দীঘল কৰি সেই গছজোপাৰ পৰা আমি সকলো ধৰণৰ প্ৰয়োজন যি সেই প্ৰয়োজনবোৰ যাতে আমি সকলোৱে ভালদৰে পাই থাকোঁ